হেল্ল' গগৈ ৰেটুৰেণ্ট হয় নাই অঁ অঁ মোৰ অৰ্ডাৰ কেইটামান দিবলগীয়া আছিল অঁ আপুনি লিখকচোন অঁ চাওমিন দহ প্লেট ম'ম' দহ প্লেট ৰোল দহটা আৰু বাৰ্গাৰ দহটা ক'ল ডিং দহটা মেংগ শ্বেক দহটা আৰু বেলেগ কিবা জুচ আছে যদি আমুল কুল আছে নাই বাৰু আমুল কুল আছে যদি কুল দহটা আৰু তাৰ লগত এই কোক দহটা পেক কৰি দিব অঁ আৰু ইমানবোৰ বস্তু লৈছোঁ আপুনি অলপ কিবা এটা কম কৰি ল'ব অঁ আৰু বস্তুবোৰ অলপ ভালকৰি দিব দেই আৰু যিমান পাৰে সোনকালে আনিব মানে মোৰ ঘৰত অলপ পাৰ্টি এটা আছে এই তেওঁলোকে মানে সোনকালে যাবগৈ এতিয়া সেইকাৰণে বস্তুবোৰ পাৰিলে যিমান পাৰে সোনকালে আনিব আৰু বস্তুবোৰ অলপ চাইচিটি দিব ভালদৰে যাতে সদায় আপোনালোকৰপৰাই বস্তুবোৰ আনি থাকোঁ চাব দেই বস্তুবোৰ ভালকৈ পেক কৰি মেলি দিব ঠিক আছে মই ৰাখিছোঁ এতিয়া দেই হ'ব আৰু